তুমি ভালপোৱা যিকোনো এটি উৎসৱৰ বিষয়ে কোৱা

বিহু অসমীয়া জাতীয় উৎসৱ বিহু অসমীয়া আয়ুস ৰেখা বিহু অসমীয়াৰ চিনাকি অসমীয়া আৱেগ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দাপোণ তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয় মনৰ ফূৰ্তি প্ৰকাশেৰে নৃত্য গীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰী ডাল শক্তিশালী কৰি ৰাখিছে লগতে জাতিটোৰ ঐতিহ্য বহন কৰা কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰৰ বিহু সাধাৰণতে তিনি প্ৰকাৰৰ প্ৰথম বিহুবিধ হৈছে ব'হাগ বিহু বা ৰঙালী বিহু দিয়া দ্বিতীয়বিধ বিহুবিধ হৈছে কাতি বিহু বা কঙালী বিহু আৰু শেষৰ বিহুবিধ হৈছে অতি আকৰ্ষণীয় মাঘ বিহু তথা ভোগালী বিহু প্ৰথম বিহুবিধৰ বিষয়ে ক'বলৈ ওলাইছো মই ব'হাগ বিহু চ'ত সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি ব'হাগৰ ছয় দিনলৈ মোৰ মুঠতে সাত দিন পালন কৰা হয় এই বিহুত প্ৰত্যেক দিনতে সুকীয়াকৈ নামাকৰণ কৰা হৈছে যেনে গৰু বিহু মানুহ বিহু গোসাঁই বিহু তাঁতৰ বিহু নাঙলৰ বিহু জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু চেৰা বিহু অতি আকৰ্ষণীয় এই সাতটা বিহুকে অসমীয়াৰ সাত বিহু বুলি জনা যায় আৰু এই সাত বিহু অসমত খুবেই প্ৰচলিত গৰু বিহু গৰু চ'ত সংক্ৰান্তিৰ দিনা আাৰম্ভ কৰি আৰম্ভ কৰি বিহুৰ প্ৰথম দিনটোত দিনটোতে গৰু বিহু পালন কৰা হয় সৰ্বজন দিনত অসমীয়া সমাজত গৰুক গো লক্ষ্মী বুলি জ্ঞান কৰা হয় আৰু আৰু গৰু বিহুৰ দিনাই মানুহে এশ একবিধ খাদ্য খায় মানুহে সাধাৰণতে গ্ৰাম্য অঞ্চলত মানুহে গৰুক মাহ হালধিৰে গা ধোৱাই লাও বেঙেনা লাও বেঙেনা হালধি থেকেৰা খাৰ আদিৰে নানা ধৰণৰ পৰম্পৰা ৰীতি নীবাজ পালন কৰে সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তি পাতেৰে মাখিয়তি পাখি পাত মাখি মাৰো জাক জা বুলি গাই গৰুক বেচি দিয়া হয় বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয় মানুহ বিহু দ্বিতীয় দিনা মানুহ বিহু পালন কৰা হয় গৰু বিহুৰ পাছ দিনা অৰ্থাৎ পহিলা ব'হাগৰ দিনা মা মানুহৰ বিহু পালন কৰা হয় মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু নতুন তেওঁলোকৰ বিহুত নতুন সাজ পৰিধান কৰি ইজনে সিজনক বিহু বিহুৱান উপহাৰ দিয়ে গোসাঁই বিহু তৃতীয়বিধ হৈছে গোসাঁই বিহু ৰঙালী বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয় সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৱে মংগল কামনা কৰে তথা পূজা পাতল কৰে তাঁতৰ বিহু অসমীয়া জাতি জন জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে দৈনন্দিন জীৱনত ব্যৱহাৰ সাজ পাৰসমূহ শিপিনীসকলে ঘৰতে তৈ তৈয়াৰ কৰি লয় নাঙলৰ বিহু অসমত কৃষিকৰ্মতে নিৰ্ভৰশীল অসমীয়া অন্যতম এপদ সম্পদ নাঙল সেয়ে কৃষি কৃষিত কৃষি কৰ্মক প্ৰধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয় চেনেহী বা জীয়ৰী বিহু বিহুৰ শ্ৰেষ্ঠ দিনা চেনেহী আৰু জীয়ৰী বিহু পালন কৰা হয় এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে সেয়েহে এই চেনেহী বা জীয়ৰী বিহু চেৰা বিহু সাত দিনৰ সাত বিহুৰ শেষ দিনা চেৰা বিহু এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয় ব'হাগ বিহুৰ আন এক বিশেতত্ব হৈছে হুঁচৰি গোৱা সৰুৰে বৰ সকলোৱে মিলি ব'হাগৰ প্ৰথম কেইদিনত সকলোৱে ঘৰে ঘৰে গৈ হঁচৰি গায় গৃহস্থৰ কুশল মংগল কামনা কৰে কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায় কাতি বিহু আৰু ব'হাগ বিহুৰ পাছতেই আকৰ্ষণীয় বিহুটো হৈছে কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰন্তিৰ দিনা কাতি বিহু পালন কৰা হয় সেই সময়ত ভঁড়ালৰ ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে

অভাৱ অনাটনেৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱা বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয় মাঘ বিহু বিহুৰ দুবিধৰ বিহু একদম অতি আকৰ্ষণীয় বিহুবিধে হৈছে মাঘ বিহু তথা ভোগালী বিহু এই বিহুবিধ মানে ইমানে আকৰ্ষণীয় যে নকৈ থাকিব নোৱাৰো পুহ আৰু মাঘ সংক্ৰান্তিৰ দিনটো মাঘ বিহু হিচাপে পালন কৰা হয় বিহুৰ আগৰ দিনটো উৰুকা বোলে আৰু এই উৰুকা অতি আকৰ্ষণীয় এই বিহু পালনৰ বাবে আগে আগে ধান খেতি চ চপাই ভঁড়াল ভৰাই ভঁড়াল ধান খেতি চপাই ভঁড়াল ভৰাই ৰখা হয় সেই সময়ত অসমৰ সকলো মানুহে ঘৰতে খোৱা লোৱা তা নাটনি থাকে নাথাকে একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাঁজ আনন্দকৈ খোৱাৰ সম্বল থাকে সেইকাৰণে এই বিহুক ভোগালী বিহু বুলি কোৱা হয় এই বিহুত প্ৰতি ঘৰতে গৃহিণী সকলে বহু ৰকমে পিঠা পনা বনাই আন আন চিৰা পিঠা ভোগ্য বস্তু চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলাঘৰ জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয় মাঘ বিহু অসমৰ অসম কেইটাৰ অসমৰ কেইটাৰ কেইটামান বিশেষ অঞ্চলৰ পৰম্পৰা পৰ বিহুৰ বা বিহু হৈছে অনুষ্ঠিত কেইটামান কাৰ্যসূচী ম'হ যুঁজ কণী যুঁজ আদি অনুষ্ঠিত কৰা হয় বিহুৱে অসমীয়া সংস্কৃতিক সভ্যতাৰ এক নতুন মাত্ৰা প্ৰদান কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম অসমত বাস কৰা প্ৰতিটো জাজি জাতি জনগোষ্ঠীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই উলহ মালহেৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে এইয়াই হৈছে অসমৰ বিহু